মই মোৰ গাড়ীখন ছাৰ্ভিচিঙলৈ প্ৰায় মানে দুমাহ তিনিমাহ এনেকৈ ইমান সময়ৰ ব্যৱধানতে ছাৰ্ভিচিঙলে লৈ যাওঁ গাড়ীখন ছাৰ্ভিচিং কৰিব লাগিব নহ'লে আকৌ বহুতো অসুবিধা হয় নহয় ছাৰ্ভিচিং নকৰিলে আপোনাৰ গাড়ীখন বেয়া হৈ যাব পাৰে ৰাস্তাতে ৰৈ যাব পাৰে বা কিবা বায়ু প্ৰদূষণ কৰিব পাৰে ধোঁৱা চোৱা ওলাব পাৰে গতিকে ছাৰ্ভিচিংটো কৰিবই লাগে আৰু পৰিৱেশটো পৰিৱেশতো আঘাত সানে ছাৰ্ভিচিং নকৰিলে গাড়ী গাড়ীটো চাৰ্ভিচিং কৰিয়ে থাকিব লাগে যিমান পাৰে সোনকালে কৰি লোৱাই ভাল নহ'লে আমাৰ পৰিৱেশত আমাৰ সমস্যা হয় কিছুমান পৰিৱেশ আমাৰ ধৰক ধোঁৱা ধোঁৱা ওলায় গাড়ীৰ পৰা ধোঁৱা ওলাব পাৰে ক'লা ধোঁৱা ওলাই আমাৰ বায়ু প্ৰদূষণ কৰিব পাৰে বা আমাৰ শব্দ প্ৰদূষণো হ'ব পাৰে বা আমি ক'ৰবালৈ ফুৰিবলৈ যাম যাওঁতে হয়টো ৰাস্তাতে গাড়ীখন বেয়া হৈ থাকিব বেয়া হৈ আমাৰ সমস্যাও হ'ব পাৰে আৰু আমি পাৰিলে আমি গাড়ীখন মানে প্ৰায় সঘনাই ছাৰ্ভিচিং কৰাটোৱেই ভাল বুলি ভাবোঁ মই